বিদ্যুতৰ পৰা বহুত ধৰণৰ বিপদ হ'ব পাৰে যেনেকৈ কেতিয়াবা ছৰ্ট ছাৰ্কিট হ'ব পাৰে ছৰ্ট ছাৰ্কিট হ'লে জুয়ো লাগিব পাৰে ঘৰত আৰু কেতিয়াবা যেতিয়া আকাশত বিজুলী বিজুলী হয় যেতিয়া বিজুলী ঢেৰেকনি হয় তেতিয়াও মানুহৰ ওপৰত সেই বিজুলী ঢেৰেকনি পৰিব পাৰে তো সেইবাবে এনেধৰণৰ বিপদৰ পৰা ৰক্ষা পৰিবলৈ প্ৰথমতে ক'ব বিচাৰোঁ যে ঢেৰেকনি আহিলে মানুহে মুকলি ঠাইত ৰখিব নালাগে বা ডাঙৰ গছৰ তলত ৰখিব নালাগে সদায় ঘৰৰ ভিতৰত থাকিব লাগে যাতে বিজুলী ঢেৰেকনি নপৰক আৰু তাৰোপৰি যদি ছৰ্ট ছাৰ্কিট হয় কেতিয়াও তাৰ ওচৰলে যাব নালাগে বা চুব নালাগে কাৰণ তেতিয়া মানুহৰ গাতো কাৰেণ্ট লাগিব পাৰে আৰু কেতিয়াও ছৰ্ট ছাৰ্কিটৰ জুই পানীৰে নোমোৱাব নালাগে কাৰণ আমি জানোঁ যে পানী হৈছে তাপৰ সুপৰিবাহি আৰু পানী হৈছে বিদ্যুতৰো সুপৰিবাহি সেইবাবে সেই সেই পানীৰ যোগেদি বিদ্যুত আহি পেলাই মানুহৰ গাত কাৰেণ্ট লাগিব পাৰে সেইবাবে আমি বিদ্যুতৰ পৰা ৰক্ষা পাবলৈ বা বিদ্যুতজনিত জুইৰ পৰা ৰক্ষা পৰি পৰিবলৈ পাৰেমানে তাত বালি দিব লাগে আৰু মেইন কাৰেণ্টৰ ছুইচটো অফ কৰিব লাগে আৰু স্পেচিয়েল জনা মানুহবিলাকক মাতিব লাগে আমি নিজেই একো নকৰি